পৰ্যটনস্থলী হৈছে পৰ্যটকক আকৰ্ষণ কৰা ঠাই যদি মই মোৰ ঘৰৰ ওচৰৰ বা মই যিখন জিলাত থাকোঁ সেই জিলাখনৰ পৰ্যটনস্থলীৰ কথা কওঁ তেনেহ'লে মোৰ ঘৰৰ ওচৰতে অৱস্থিত আছে জগন্নাথ মন্দিৰ আৰু উৰিষ্যা পুৰিৰ জগন্নাথ মন্দিৰৰ পাছত আমাৰ অসমৰ ডিব্ৰুগড় জিলাত দ্বিতীয়টো জগন্নাথ মন্দিৰ আছে আৰু তাত প্ৰতিদিনাই ভক্তগণৰ হাজাৰ হাজাৰ সংখ্য়াত ভিৰ হয় মানুহে নিজৰ মনোকামনা পূৰণ কৰিবলৈ আহে আৰু আধ্যাত্মিক দিশৰ যিটো বিশেষত্ব বুলি কওঁ এয়া এষাৰী কথাত ব্যাখ্যা কৰাটো সহজ নহয় কাৰণ যিহেতু এটা মন্দিৰ হয় গতিকে উৰিষ্যাৰ পাছতে আমি আমাৰ ডিব্ৰুগড় জিলাৰ জগন্নাথ মন্দিৰৰ কথা ক'ব পাৰোঁ আৰু দ্বিতীয়তে যদি কওঁ ডিব্ৰুগড় জিলাতে অৱস্থিত আছে এটা টিপাম দেওশাল থান আৰু টিপাম দেওশাল থানৰ ঠাইখনৰ যদি মই বিশেষত্বৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে সেই ঠাইখনৰ বিশেষত্ব হৈছে যেতিয়া বাৰশ আঠাইছ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাউলুং চুকাফাই পাহাৰ কাটি অসমত প্ৰৱেশ কৰিছিল তেতিয়া প্ৰথম টিপাম দেওশাল থানত তেওঁলোকে অস্থায়ীভাৱে ৰাজধানী পাতি সাম্ৰাজ্য বিস্তাৰ কৰাৰ বিষয়ে মন মেলিছিল আৰু বৰ্তমানেও সেই টিপাম ফাকেয়াল যিডোখৰ টিপাম দেওশাল থান বুলি বৰ্তমান কোৱা যায় সেই ঠাইডোখৰ সংৰক্ষণ কৰি থোৱা হৈছে আৰু বহু সংখ্যক পৰ্যটকে এই ঠাইডোখৰ চাবলৈ আহে আৰু বৰ্তমান টিপাম দেওশাল থান নামৰূপ নামৰ ঠাইখনত অৱস্থিত হয় ওচৰ চুবুৰীয়া বা ওচৰ মানুহবিলাকে বৰ্তমান সংৰক্ষণ কৰাত যথেষ্ট ধৰণৰ ভূমিকা পালন কৰিছে এইটো এটা বহুত আকৰ্ষণীয় পৰ্যটনস্থলী হয় লগতে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে পৰ্যটকৰ হাজাৰ সংখ্যক ভিৰ হয় ৰাষ্ট্ৰীয় উদ্যান যিহেতু জীৱ জন্তু পশু পক্ষীৰ আৱাসস্থলী হয় তেওঁলোকে তাত মুক্তমনে বিচৰণ কৰে গতিকে ডিব্ৰু চৈখোৱাটো বহু সময়ত পৰ্যটকৰ ভিৰ দেখিব পোৱা যায় নামেৰি ৰাষ্ট্ৰীয় উদ্যান সেইয়াটো বহু সংখ্যক পৰ্যটকে ভিৰ কৰে আৰু জীৱ জন্তুবিলাক তেওঁলোকে চাবলৈ আহে ঘূৰিবলৈ আহে ফুৰি যায় আৰু ডিব্ৰুগড় জিলাৰ পৰ্যটন বুলি ক'লে এইসমূহ ঠাইৰ বিষয়ে আমি ক'ব পাৰোঁ য'ত হাজাৰ সংখ্যক পৰ্যটক আহে ঘূৰে ফুৰে বনভোজ খায়